অঁ কওকচোন অঁ মই মই কৈছোঁ এই মই মোৰ মটৰ এটা ঠিক কৰি দিব লাগে পাৰিব নেকি আপুনি মই এই দাধৰাৰপৰা কৈছোঁ

নহয় নহয় নহয় নহয় নতুনকৈহে আনিছোঁ আপুনি মানে ঠিক কৰি দিবহি লাগে হয়নে পাছবেলা পাৰিবনে নাই অঁ আপুনি এনেই হেৰি কৰি দিয়া কিমানমান ল'ব বাৰু অঁ চাব আৰু কিবা এটা কমাবলৈ

সেইটো হয় বাৰু অঁ হয় বাৰু হ'ব বাৰু আহিব খালি আপুনি এই লগাই থৈ যাব মই কিবা এটা হেৰি কৰি দিম বাৰু নহয় সেইবিলাক লগতে আহিছেই বাৰু খালি আপুনি নিজৰ আৰু লগাব সেই যন্ত্ৰকেইটা লৈ আহিব

নাই সেইবোৰ অঁ সেইবোৰ আছে বাৰু সেইবোৰ আছে বাৰু খালি আপুনি নিজে আহি আৰু লগাই দিলেই হ'ল মানে ফিটিঙটো কানেকশ্যনটো কৰি দিব লাগে আৰু দাধৰা এই চাৰিআলিটো পাৰ হৈ সোমাই আহিলেই হ'ল অকণমান সোমাব লাগে বাৰু ঠিক আছে আহিব